গছ ৰুবলৈ বালি অঁহিয়া পলসুৱা অধিক জৈৱিক পদাৰ্থ থকা মাটি ব্যৱহাৰ কৰোঁ গছবোৰত সাৰ ব্যৱহাৰ কৰোঁ কিন্তু জৈৱিক সাৰহে ব্যৱহাৰ কৰা হয় পচন সাৰ ব্যৱহাৰ কৰা নহয়